হেল্ল' ছাৰ মই আপোনাক এটা কথা ক'বলগীয়া আছিলে আমাৰ মই আপোনাৰ ৰাজকিশোৰ বৰগোহাঁই গোহাঁই গাঁৱৰ পৰা আমাৰ আমাৰ যোনটো ৰাস্তা ইয়াত বনোৱা হৈছে ৰাস্তাটো কামটো আপোনাৰ লেজি হৈছে আৰু ৰাস্তাটো আপোনাৰ বনাই থৈ গৈছেহে ৰাস্তাটো আপোনাৰ ফাটি গৈছে ৰাস্তাটো মানে এতিয়া আমাক অকণমান সোনকালে লাগিছিলে কাৰণ আৰু ৰাস্তাটো ভালকৈ মেৰামতি কৰিলে আমাৰ এনেও গাঁৱলীয়া ৰাস্তা যিহেতু বোকাপানী হয় এই বাৰিষা কালত মানে ৰাস্তাটো যদি সোনকালে বনাই নিদিয়ে আপোনাৰ আমাৰ যোনখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰী সেইখিনিত অহা যোৱাত অকণমান অসুবিধা হ'ব তথা আৰু কামলৈ যোৱা মানুহবোৰৰো অকণমান অসুবিধা হ'ব সকলোৰে সুবিধাটো চাই মই আপোনাক ক'ব বিচাৰিছোঁ যে ৰাস্তাটো আপোনালোকে যিমান পাৰে সিমান সোনকালেই আমাৰ এই ৰাস্তাটো আপোনালোকে কমপ্লিট কৰি দিয়ে যেন হয় ছাৰ যিমান পাৰে সো সোনকালে কৰিবলৈ ক'ব ধন্যবাদ